হেল্ল'

হয় চাৰ কওক

অঁ এইটো পৰীক্ষাটো হৈছে বুলি গম পাওঁ বাৰু

হয় কিমান বজাৰ পৰা আছে

অলপ মানে পঢ়ে অলপ মানে চঞ্চলতাটো বাঢ়ি গৈছে ল'ৰাটোৰ পঢ়াৰ প্ৰতি মনটো নাইকিয়া নিচিনা কৰি আছে তেনেকুৱা টাইপ নিচিনা হৈ আছে বা ইউ মানে অলপ খেলা ধূলা হেৰি চেৰিবিলাক অলপ বেছি মানে ইণ্টাৰেষ্টবিলাক বেছি হৈছে

হয় এনেই খুব ভাল হৈছে হয় হয় মানে মিটিংখন দিয়াৰ কাৰণে খুব ভাল হৈছে আপোনালোকৰ মই এনেও মানে এবাৰ যাম বুলি ভাবিয়ে আছিলোঁ এইটো বিষয়তে অকণমান আপোনালোকক লগ কৰি পেলাই কেনেকুৱা কি কৰিছে ল'ৰাটো পঢ়া শুনা খা খবৰ খাতিৰ ল'বৰ কাৰণে যাম বুলি ভাবিয়েই আছিলোঁ গতিকে হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয়